চাৰ্জাৰবোৰৰ যদি আমি কিছুমান নেতিবাচক কিছুমান যদি দিশ চাওঁ আমি সদ্যহতে আজিকালি দেখোঁ যে কিছুমান চাৰ্জাৰ মোবাইলৰ লগতো আহে বা এনেকৈ আমি কিছুমান কিনিও লওঁ কিন্তু প্ৰায়বোৰ চাৰ্জাৰ কি হয় মানে ফাষ্ট চাৰ্জাৰ বুলি দিয়ে সোনকালে চাৰ্জ হয় বুলি দিয়ে কিন্তু সোনকালে চাৰ্জ নহয় তাৰপিছত আৰু কিছুমান চাৰ্জাৰ কি হয় ধৰা এতিয়া লেপটপৰ চাৰ্জাৰো ক'ব পাৰোঁ লেপটপৰ চাৰ্জাৰ কি হয় কেতিয়াবা লেপটপটো কি সোনকালে বেটেৰীটো বেয়া কৰি দিয়ে মোবাইলো ঠিক সোনকালে বেয়া হৈ যায় আমি যদি কি যিডোল যিডাল অৰিজিলেন চাৰ্জাৰ বেয়া হৈ যায় তাৰপিছত আমি যিডাল চাৰ্জাৰ কিনো নেক্সট সেইডাল চাৰ্জাৰতো ক'বই নালাগে আৰু বেয়া সেইডাল চাৰ্জাৰ ধৰা তোমাৰ চাৰ্জ দিলে কেতিয়াবা মোবাইলে গৰম হৈ যায় বেটাৰী ফুলি যায় মোবাইলৰ বেটাৰী ফুলি যায় সেই তেনেকুৱা ধৰণৰ প্ৰব্লেম বহুত দেখা পোৱা যায়